এতিয়া হ'ল মাছ ধৰাৰ বিষয়ে কিছুমান কথা মাছ ধৰিবৰ কাৰণে অসংখ্য সঁজুলি লাগে বহুত যতন পাতি বনাবলগীয়া হয় যেনে ঠোঁহা খালৈ জাকৈ চেপা ডিঙৰা উভতি খলহা তেনেধৰণৰ কিবা পৰঙি জাল ঢেঁকী জাল লাঙী জাল ফাঁচি জাল শেৱালি জাল তেনেধৰণৰ বস্তুৰে আমি মাছ ধৰিব যাওঁ তাৰ ওপৰিঞ্চি চালনী মৰা জাকৈ মৰা প'ল' মৰা তেনেকুৱা বোলে ওভতি মৰা তেনেকুৱা কিছুমান সম্পত্তি বনোৱা হয় যিবিলাক নিকি আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ মাছ বাৰিষা হ'লে সাগৰ হৈ পৰে পানীয়ে সেই সাগৰৰ সময়ত মাছ ধৰিব নোৱাৰি তেতিয়া সেই সময়ত আমি লাঙীয়েদি ধৰোঁ লাঙী পাতি থ'লেই লাগি যায় যেতিয়া পানী শুকাই যায় তেতিয়া ম মাছবিলাক বগাই যাওঁতে ঠোঁহা পাতি দিলেই হয় ঠোঁহা নামৰ বাঁহৰ আগৰ পৰা বনোৱা যায় ঠোঁহাত মাছ নিজে নিজে সোমাই থাকে তাত হুলো নাথাকে নিজে নিজে সোমাই লাগি ধৰে আৰু ফাঁচি জাল হয় ফাঁচি জালে মাছবিলাক মানে উশাহ ল'বলৈ আহোঁতেই লাগি ধৰে সেইটোক আকৌ ফা ফাঁচি জাল বুলি কয় বহুলোকে এই কৌশলবিলাক নেজানে কোনোবাই কিবা কৌশল জানে কোনোবাই কিবা কৌশল জানে জাকৈ নামৰ এজাত বস্তু আছে তিনিচুকীয়াকে বনোৱা যায় সেইখন বাঁহেৰে বনোৱা যায় তাত পোং লগোৱা যায় সেই জাকৈখনেৰে চবিয়াই মাৰিব পাৰি খেদিও মাৰিব পাৰি আকৌ মাছ থ'বৰ কাৰণে বাঁহৰ কাঠিৰেহেতি খুব ধুনীয়াকৈ এটা বনোৱা যায় যিটো নেকি টেকেলিটোৰ নিচিনা হয় সেইটোৰ নাম খালৈ বুলি কয় খালৈটোৰ কেও কাণেদি ৰচি লগোৱা হয় সেই ৰচিৰেহেতি কঁকালত বান্ধি দিয়ে খালৈত কিছুমানে এনেই মেটেকা চেতেকা জাবৰা সোপা দি লয় আকৌ কিছুমানে আকৌ খালৈৰ মুখত কোল বনাই লয় তেতিয়া মাছখিনি পানীত ডুবি গ'লেও ওলাই যাব নোৱাৰে তেনেকুৱা কিছুমান যন্ত্ৰ পাতি বনোৱা যায় আমাৰ মানুহে বিশেষকৈ গাঁৱলীয়া মানুহে সকলোখিনি সঁজুলিৰ বিষয়ে জানে সঁজুলিখিনি গাঁৱলীয়া মানুহে বনায় আৰু টাউনীয়া মানুহবোৰে বিশেষ জাল জকাই চিনি নেপায় তেওঁলোকে ফাঁচি বা বজাৰৰ পৰাই মাছ কিনে কিছুমানে ফাঁচি পাতে কিছুমানে পৰঙি পাতে টাউনীয়া মানুহবিলাকক তেনেকুৱা কৰা দেখা যায় আমাৰ গাঁৱৰ মানুহে সৰ্বসাধাৰণতে কিবা দুটামান যন্ত্ৰ বনাই মেলি পানীত পেলাই থ'লেই মাছ সোমাই থাকে সেইকাৰণে ৰাইজে এইবিলাকতে ওপৰতে ভৰসা কৰি চলি আছে